আলহী আহিলে মই ঘৰত খুব ভালেই পাওঁ আলহী শুশ্ৰূষা কৰি ভাল লাগে আৰু বিশেষকৈ ভাত ৰান্ধি খুৱাই আৰু বস্তু বাহানি বনাই বৰ ভাল লাগে বিশেষকৈ আলহী আহিলে ঘৰখনৰ মানে একদম পুৰা মানে হুলস্থুল এটা পৰিবেশ হয় সেই পৰিবেশটোত থাকি ভাল লাগে আৰু মানে বহুত ভাল লাগে মৰম চেনেহ বাঢ়ে আলহী আহিলে আৰু ভাত একদম ধুনীয়াকৈ মানে আইট মানে ধুনীয়কৈ ৰান্ধি বাঢ়ি যেনে মাংস মাংস বনাওঁ মাছ বনাওঁ আৰু এনেকে কোনটো লগত কি শাক মিলিব সেইবোৰ মিলাই পিতি মানে কেনেকুৱা কেনেকে মানে বনাই খুৱাই মানে আলহীক মানে তৃপ্তি দিব পাৰোঁ সেইটো ওপৰত মানে বেছি মানে বেছি মানে গুৰুত্ব দিয়া হয় কি খায় ভাল পাই কোনে কোনটো কি খাই ভাল পায় সেইবোৰ ক্ষেত্ৰত মানে বেছি গুৰুত্ব দিয়া হয় আলহী আহিলে এনেও ভালেই লাগে মানুহৰ গা মনবোৰ ভাল লাগে আৰু বিশেষকৈ লাডু পিঠা আৰু চাহ এইবাৰ বনাই আলহীক দি ভালেই লাগে আৰু কথাপাতিও ভাল লাগে বহুদিনৰ মূৰত আলহী আহিলে বহুত কথা ওলাই আমাৰ মাইকী মানুহবোৰ বিশেষকৈ বহুত কথা ওলাই আৰু মিতিৰ কুটুমবোৰ বাদেও মিতিৰ কুটুমবোৰটো আহিলেটো আৰু ভাল লাগে বন্ধু বান্ধৱী লগ পাই বহু দিনৰ মূৰত বহু কথা আগৰ পুৰণি কথাবোৰ ওলাই পৰে আৰু হাঁহিৰ খোৰাকো হয় সেইবোৰ মানে চাই বহুত ভাল লাগে আৰু আৰু আলহী মানে আলহী দুদিন তিনিদিনলৈকে থাকিলেটো আৰু ভাল লাগে আৰু ৰন্ধা বঢ়াৰ ক্ষেত্ৰতো মই মানে ৰান্ধি ভালেই পাওঁ আৰু মানুহক খোৱাইও বহুত ভাল পাওঁ আৰু আলহীৰ আলহীয়ে আমাৰ ঘৰত আহিলে বহুত ভালেই পায়